গৰম দিনত শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ আমি বিভিন্ন ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰোঁ গৰম দিনত আমি গছ গছনিৰ তলত বহি গছৰ নিৰ্মল বতাহ সেৱন কৰিলেও আমাৰ শৰীৰটো ঠাণ্ডা হয় বা ওচৰে পাজৰে যদি নৈকাষৰীয়া জেগা থাকে আমি সেই নৈ কাষৰীয়া জেগালৈ গৈও বা নৈত গা পা ধুলেও শৰীৰটো ঠাণ্ডা হয় বিশেষকৈ খোৱাৰ ক্ষেত্ৰত গৰম দিনত প্ৰচুৰ পৰিমাণে পানী খাব লাগে কিয়নো মানুহৰ গৰম দিনত শৰীৰেদি ঘামৰ দ্বাৰা বহুত পানী নিগৰিত হয় সেইকাৰণে প্ৰচুৰ পৰিমাণে খাব লাগে আৰু শৰীৰটো ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে আমি বিশেষকৈ ক'ল ড্ৰিংকছ বা সেইবোৰ বিভিন্নজাতীয় বস্তু নেখায় ঘৰতে নেমু চৰ্বত কৰি তাত নিমখ চেনি মিক্স কৰি খালেও বা ল'ৰা ছোৱালীক খোৱালেও পেটৰ পৰা আদি কৰি বহুতখিনি উপকৃত হয় বিশেষকৈ ডাব নাৰিকলৰ পানী খালেও মানুহৰ শৰীৰটো ঠাণ্ডা হৈ থাকে আৰু গছৰ তলত বহি বা আপুনি গছৰ তলত বহিলে বিচনীখনৰ বতাহৰ লগতে বতাহৰ লগতে আপুনি বিচনীখন মাৰি থাকি থাকিলেও শৰীৰটো ঠাণ্ডা হয় আৰু সঘনাই গৰম দিনত গা ধু ধুব লাগে কিয়নো গা নোমৰ গুৰিৰ বোৰ লেতেৰা হৈ থাকিলে আমাৰ ঘাম ওলোৱাতো অসুবিধা হয় যেতিয়া ঘামটো ওলাই যায় মানুহৰ শৰীৰটো ঠিক ঠা তেনেকৈ ঠাণ্ডা হয় এই সেই খোৱাৰ ক্ষেত্ৰতো তেনেকৈ সদায় ধৰক ৰাতি পানী দিয়া ভাত এনেকৈ পইতা ভাত বুলিও ক'ব পাৰি ৰাতিপুৱা যদি খোৱা হয় তেতিয়াহ'লে মানুহৰ শ শৰীৰটো দিনটোলৈ ঠাণ্ডা হৈ থাকে তেনেকৈ ঠিক ধৰক ভীমকল কাটি আমি যদি টুকুৰা টুকুৰকৈ কাটি এটা চিচাৰ বাতিত ডুবাই ৰখাওঁ তাত যদি অকণমান মিচিৰি দি থোৱা থা হয় সেই চৰ্বতটো যদি আমি খাওঁ তেতিয়াহ'লে বহুতখিনিয়ে মানুহৰ শৰীৰটো ঠাণ্ডা হয় বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পানী আৰু ফল মূল বতৰৰ ফল মূল যেনে তৰমুজ ডাব নাৰিকলৰ পানী সেইখিনি ল'ৰা ছোৱালীকে আদি কৰি বয়সষ্ঠ পৰা ধৰি সকলোৱে খাব পাৰি তেতিয়া গাটো ঠাণ্ডা হৈ থাকে পৰাখিনি পক্ষত মানুহে এ চি আজিকালি এ চি নলৈয়ো সেই যদি আমি বাহিৰৰ বতাহটো খাওঁ বা গছৰ তলত বহো সেইটোতো স্বাস্থ্যৰ কাৰণেও ভাল আৰু সকলো খা কাৰণেই ভাল আমি সেইকাৰণে বিভিন্ন ধৰণৰ ঘৰুৱা পদ্ধতি অৱলম্বন কৰি শৰীৰটো চেঁচা কৰি ৰখাব পাৰোঁ